মই গ্ৰাহকৰপৰা মই কিছুমান ফিডবেক পাইছোঁ বিশেষকৈ মই গাঁৱৰ ঘৰত ভাওনা হয় ভাওনাত মই এই জোতাৰ নিচিনা কিছুমান আমি হেৰি বুলি কওঁ কি বুলি কয় এই জোতা মোজাৰ নিচিনা কিছুমান চিলাই দি যে পইজা বুলি কওঁ এই পইজাটো এই মানুহে ভাল পাইছে এই সেইকাৰণে আমাৰ ওচৰ চুবুৰীয়া ভালেমান গাঁও আছে গোটেই মানুহখিনিয়ে মোৰ গুৰিতেই চিলাইগৈ তাৰপিছত আৰু মই উপহাৰ হিচাপে কিছুমান মানুহক যিবিলাকে পইচা দিব নোৱাৰে তেওঁলোকক এই কিছুমান এনেই দি দিওঁ দুই হেজাৰ আৰু বিশেষকৈ মই কাপোৰৰ এই ল'ৰা ছোৱালী আমাৰ গাঁৱত পঢ়া ল'ৰা ছোৱালী ঢেৰ আছে মোৰ গুৰিলে আহে মোৰ কাপোৰত টুকুৰা ঢেৰ থাকে সেইকাৰণে এই দাস্তাৰ লাগে বুলি কয় দাস্তাৰ কিছুমান মই এনেই ৰেডিমেড কৰি থৈ দিওঁ তাত ফটা কাপোৰ সোমোৱাই মেলি দাস্তাৰ লাগে এই ছাৰে বিচাৰিছে আৰু বিশেষকৈ স্কুলৰ কৰ্মশালাত কিছুমান বস্তু বিচাৰে যে আমুকে দাস্তাৰ আনিবা আমুকে বিচনী আনিবা তেনেকৈ মই বিচনীও বনাব জানো এইবাৰ মই ঢেৰ সৰু সৰু বিচনী বনালোঁ তাৰপৰা দাস্তাৰো কিছুমান উপহাৰ দিলোঁ তাৰপিছত আকৌ কিছুমান এই এই যে বাৰ্থডে' হয় আমাৰ গাঁৱত কিছুমান বাৰ্থডে পাতে টুপি চিলাব জানো মই ধুনীয়া ধুনীয়া টুপি চিলাই মেলি লেছ লগাই টুপিও মই ভালেমানখিনি উপহাৰ দিছোঁ বাৰ্থডে হ'লে মোৰ নাতিনি এজনী আছে দহ টকাৰ উপৰি তাই কয় টুপি এটা চিলাই দিয়াচোন মই বাৰ্থডেলৈ যাওঁ মই টুপিও ভালেমান এই ল'ৰা মানুহ চাই আৰু ল'ৰাটো কিমান ডাঙৰ কি কথা সেই তেনেকৈ তো হেৰি মূৰটোত খাপ খাবনে নাখায়নে এই তেনেকৈ কৰি পিনে মই ভালেমান টুপিও উপহাৰ দি পাইছোঁ তাৰপিছত আৰু দাস্তাৰটো ঢেৰ দিওঁ ঠিকনা নাই তাৰপিছত আৰু কিছুমান মানুহ আছে গাঁও ঘৰে এই কিছুমান একেবাৰে দুখীয়া দিয়কচোন মোৰ মেখেলা দুখনমান চিলাই তাৰ বিনিময়ত মই ঢেৰ নলওঁ অলপ চলপ লওঁ তাৰমানে মানুহ আনৰ নিচিনা দাম কচি মই নলওঁ এই উপহাৰ হিচাপে আৰু কিছুমান বিয়া হয় এখন বিয়াহত একদম ওৰৰপৰা মুধলৈকে ব্লাউজৰপৰা মেখেলাৰপৰা চাদৰ পটি লগোৱাৰপৰা তাৰপৰা হেৰিয়লৈকে সেইখিনিও মই পাওঁ সেইখিনিও কিছুমানক বৰ এৰা ধৰাত চিলাই দিওঁ তাৰপাছত নামঘৰত মই কিছুমান হেৰি দিলোঁ এই চন্দ্ৰতাপ বনালোঁ নাম ধাম লিখি আখৰ কাটি বহুত সময় লাগি যায় এখন নামঘৰত দক্ষিণ বৰপথাৰ নামঘৰ এখন এই মহিলা সমিতি হেৰি চিলালোঁ কিবা বোলে চন্দ্ৰতাপ চিলালোঁ কমেও পাঁচদিনমান লাগিলে আখৰ কাটি কাটি চিলাই মেলি দিওঁতে পাঁচদিনমান লাগি গ'ল সেইখনো মই দান হিচাপে দিলোঁ তাহানি তাৰপৰা আকৌ আমাৰ সবাহত কিছুমান সৰু সৰু চন্দ্ৰতাপ লাগে সেই চন্দ্ৰতাপবোৰ মই চিলাওঁ অৱশ্যে তাৰ বিনিময়ত মোক দিয়ে কিবাকিবি তাৰপিছত আৰু ৰাইজে ভাল পাইছে আৰু